নমস্কাৰ মই ধেমাজি চিভিল হস্পিতালৰপৰা কৈছোঁ কওকচোন আপোনাৰ আমি ধেমাজি চিভিল হাস্পিলৰপৰা কেনেদৰে সহায় কৰিব পাৰোঁ জনাওকচোন হয় হয় হয় আছে ডক্টৰ আপোনাৰ সেই এতিয়া দহটা বজাৰপৰা বহিব আপোনাৰ ডক্টৰ এই আপোনাৰ পেটৰ হেৰি হ'লে আপুনি হেৰি ভাগৱতীক দেখাব লাগিব পি ভাগৱতীক দেখাব লাগিব তেখেতে দহ বজাৰপৰা বহিব দহ বজাত পাই যাব হয় অঁ এপইণ্টমেণ্ট আপুনি ল'ব লাগিব হয় কোনো হেৰি দিব নালাগে আৰু এই এপইণ্টমেণ্টটো হেৰিয়ত ৰিচিপ্টটো ল'ব লাগিব আপুনি লৈ পিনে আপুনি ডক্তৰৰ চেম্বাৰলৈ যাব লাগিব আৰু তেজ পৰীক্ষা কিবাকিবি আপোনাৰ এইবিলাক হেৰি আল্টাছাউণ্ড কিবাকিবি কৰিব পেটৰ বিষ যিহেতু নহয় জানো অঁ এইবোৰ চব ফ্ৰী আছে আপোনাৰ সকলো সুবিধা আছে ইয়াতে অত্যাধুনিক সকলো সঁজুলি আছে চিন্তা কৰিব দৰকাৰ নাই ধুনীয়াকৈ আহিলে হ'ল আৰু আপোনাক ধুনীয়া আমাৰ হস্পিতালৰ ফালৰপৰা ধুনীয়াকৈ সহায় কৰিব গোটেইখিনিতে আৰু অঁ অঁ ছাৰ এই সপ্তাহত তিনিদিন থাকিব আপোনাৰ আপোনাৰ সোমবাৰে বুধবাৰে হেৰি থাকিব শুক্ৰবাৰে থাকিব এইদিনা দহ বজাৰপৰা আপোনাৰ বাৰ বজাৰ ভিতৰত লগ পাই যাব আপুনি হয় হয় আপোনাৰ পেটৰ বিষ হৈ আছে যদি হেৰি কৰিব আপুনি খালী পেটে আহিব দেই আল্টাছাউণ্ড কিবাকিবি কৰিবলগীয়া হ'ব নহয় খালী পেটেৰে আহিলে সুবিধা হ'ব আৰু কামখিনি কৰিবৰ কাৰণে

আছে আছে চব বিনামূলীয়া সুবিধা আছে ইয়াতে সেই ইয়াতে নাই কেবিন ল'ব পাৰিব আপুনি হেৰি এদিন এক্সট্ৰাকৈ ল'ব লাগিব তাত অলপ খৰচটো বেছি পৰিব আৰু এনেই আপোনাৰ নৰ্মেল হেৰিবিলাক আছে আৰু বেড আছে তাতো থাকিব পাৰে আপুনি থাকো বুলিলে অঁ যদি বিশেষ হেৰি হৈ আছে কৰিলেও কোনোবা এজনক লৈ আহিব আপোনাৰ লগত তেতিয়া সুবিধা হ'ব যদি থাকিবলগীয়া হয় তেতিয়া অঁ চিন্তা কৰিব দৰকাৰ নাই সকলো সুবিধা আছেই ইয়াত চব আছে আছে চব ডক্টৰ নাৰ্ছৰপৰা আপোনাৰ সকলোখিনি সুবিধা আছে তাত দেই হয় হয় দহটা বজাৰপৰা আপুনি পাই যাব আৰু ৰিচিপ্টটো হেৰি কাউণ্টাৰত কাটি ল'ব প্ৰথম নাই বেছি নাই হৈ আছে আপোনাৰ পাব আপুনি নাম্বাৰটো হিচাপে হেৰি নহয় আৰু মুঠতে আপুনি আহিলে লাইন ল'ব লাগিব আৰু পেচেণ্ট বেছি নাই আপোনাৰ এই আপোনাৰ ভাগৱতী ছাৰ এটা হেৰিয়ত আছে বিছজনমান আছে আপুনি আহিলে আধা ঘণ্টামানত পাই যাব আধাঘণ্টা এঘণ্টাৰ ভিতৰত এইটো হয় হয় হয় হয় আৰু কিবা জনাম নেকি আপোনাক

আহক আপুনি লগ পাই যাব ধুনীয়াকৈ সুবিধা আছে সকলো অঁ কোনো চিন্তা কৰিব বিষয় নাই আৰু আহিলে সকলো সুবিধা পাই যাব ধুনীয়াকৈ হ'ব দিয়ক আহক